মই ৰাতিপুৱা পাঁচ বজাত উঠো উঠি মই মৰ্ণিং ৱাক কৰো মৰ্ণিং ৱাক কৰি আহি মই গৰম পানী এগিলাচ খাওঁ গৰম পানী গিলাচ খাই অতাই মই অলপ দেৰি পিছত লালচাহ অকণ খাওঁ লাল চাহকণ খাই পেলাই মই ঘৰ সাৰু ঘৰ সাৰি অতোৱা পাছত মই বিচনা পত্ৰ পাৰো পাৰি অতোৱাৰ পাছত মই চোতাল সাৰো সাৰি পেলাই মই গা ধোওঁ গা ধুই আহি মই গোঁসাই ঘৰত সোমাওঁ গোঁসাই ঘৰত মচি কাছি সকলোখিনি যাৱতীয় কাম কৰি মই চাকিগছ জ্বলাওঁ চাকিগছ জলাই দিনটোলৈ মই আশীৰ্বাদ লওঁ ভালে কুশলে থওক পাৰ ঘৰৰ গোটেইকেইটা প্ৰাণী এইবুলি কৰি অতাই মই সকলোৰে চাহ জলপান কৰো কৰি অতাই সকলোকে খোৱাই বোৱাই জেগাই জেগাই পঠিয়াও কোনোবা কলেজলৈ যায় কোনোবা দোকানলৈ যায় কোনোবা ঘৰত ব্যস্ত হৈ কাম কৰি থাকে সকলোকে খোৱাই বোৱাই মই সন্তুষ্ট কৰি মোৰ নিজৰ যি কাম থাকে তিয়নী বাৱনী ইত্যাদি ধোওঁ ধুই অতাই মই আকৌ ভাতৰ যোগাৰ কৰো ভাতৰ যোগাৰ কৰি মই যি তৃপ্তিৰে ভাত বনাও সেইখিনি গোটেইখিনি বুটলি কাটলি মই আনি চপাই কোচাই বনাই মেলি সকলো ঘৰখনৰ গোটেই পৰিয়ালটোলৈ ভাতকেইটা বনাও বনাই অতোৱা পাছত মই মোৰ কাম থাকে অকণমান জিৰণি লোৱা জিৰণি লোৱাৰ পাছত মই মোৰ যিখিনি কাম ধৰি লওক কাপোৰ কানি চপোৱা ৰ'দৰ পৰা সেইখিনি কৰো কৰি অতোৱাৰ পাছত মই সকলোটিকে মাতি আনো ওচৰলৈ মাতি আনি টেবুলতে বহাই সকলোৰে খাদ্য আহাৰ গ্ৰহণ কৰাও কৰোৱা পাছত মই অলপ ভাগৰ মাৰো মাৰা পাছত মই অলপ চাফ চিকণ হৈ ওলাই মেলি যাওঁ যোৱাৰ পাছত আকৌ মই ফুৰি আহি চাহ বনাও লালচাহ বনাও বনাই সকলোটিকে খোৱাই বোৱাই মই ঘৰৰ সন্তোষ লাভ কৰো কৰাৰ পাছত মোৰ আকৌ কাম থাকে ঘৰৰ গধূলিৰ আবেলিৰ আহাৰ খোৱাৰ আহাৰ খাই এটোৱাৰ পাছত সকলোখিনি কাম কৰি মোৰ যিখিনি কাম গধূলিলৈ থাকে সেইখিনি কৰো কৰা পাছত গধূলি গোঁসাই চাকি দিওঁ দিয়াৰ পাছত মই চাহ তাহ খাই অতাই আকৌ মই ভাতৰ যা যোগাৰ কৰো কৰাৰ পাছত মই সকলোটি প্ৰাণীৰ সৈতে ৰাতি ভাতকেইটা খাই ৰাতি জিৰণি লৈ শুই থাকো